এটা অতি সুন্দৰ প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে প্ৰথমতে ক'ব লাগিব আমাৰ অসমীয়া ভাষাটো প্ৰকৃততে অনন্য প্ৰকৃততে প্ৰত্যেকটো ভাষাৰ নিজস্ব কিছুমান সৌন্দৰ্য থাকে গতিকে এটা ভাষাৰ লগত আনটো ভাষা কেতিয়াও তুলনা নহয় মই যদি আমাৰ অসমীয়া ভাষাটো যদি আনৰ লগত তুলনা কৰিবলৈ যাওঁ বহু ক্ষেত্ৰত মই এই তেনেকৈ মই চাব নোৱাৰিম কিন্তু আমাৰ অসমীয়া ভাষাৰ যিটো মাধুৰ্য্য় মাধুৰ্য্য়টো এনেকুৱা হয় ইয়াৰ সৰু সৰু সূক্ষ্ম কথাবোৰতেই বোৰৰ মাজতেই আমি ভাষাটোৰ যিটো মাধুৰ্য্য় বা যিটো বিউটি সেইটো আমাৰ প্ৰকাশ পায় এতিয়া আমি যিসকল মানুহে লিখা মেলা কৰোঁ লিখা লিখা মেলা কৰোঁতে আমি সচেতন হওঁ কেতিয়াবা যে ইয়াত দুডাল এডাল হস্ৰই কাৰ আছে এডাল দীৰ্ঘ ঈ কাৰ আছে দন্ত্য ন আছে মূৰ্ধন্য ণ আছে চন্দ্ৰবিন্দু আছে হস্ৰৱন্ত চিন আছে তাৰ মাজতে দুটা শব্দৰ মাজত হাইফেন থাকে এই যে সৰু সৰু কিছুমান অলংকাৰ আছে এই অলংকাৰখিনিয়ে আমাৰ ভাষাটো নিতুল ৰূপত সজাই তুলিছে সেইখিনি কৰিবলৈ যাওঁতে আমাৰ যিসকল মানুহে অসমীয়া ভাষাটো সঠিকভাৱে শুদ্ধ ৰূপত তেওঁলোকে ব্যৱহাৰ নকৰে তেতিয়া অসমীয়া ভাষাটোত তেওঁলোকে শৰাধ কৰিছে বুলি আমি ভাবোঁ কাৰণ এনেকুৱা হৈছে আজিকালি যে বহুতে ভাষাটো লিখিবলৈ যাওঁতে চন্দ্ৰবিন্দুটো শব্দটোৰ কোন ঠাইত পৰিব সঠিক ঠাইত চন্দ্ৰবিন্দুটো তেওঁলোকে ব্যৱহাৰ নাজানে ৰেফডাল ক'ত থাকিব দিব নাজানে দুটা শব্দৰ মাজত কিছুমান এনেকুৱা শব্দ আছে যিবিলাক শব্দ ইটোৰ লগত সিটো সম্বন্ধ থাকে তাৰ মাজত এটা সৰু হাইফেন থাকে সেই হাইফেনটোতো যদি দিয়া নাযায় ভাষাটোৰ যিটো লনি যিটো সৌন্দৰ্য্য়টো এইটো নাথাকে গতিকে অসমীয়া ভাষাটো এনেকুৱা এটা ভাষা যিটো ভাষা আনৰ লগত তুলনা কৰিবই নোৱাৰি আমি যদি ইণ্টাৰনেশ্যনেল ইংৰাজী ভাষাটো আমি প্ৰত্যেকেই আমি শিক্ষিত মানুহে আমি পঢ়িছোঁ লিখিছোঁ তাৰ তুলনাত তুলনা কৰি পেলাই যদি আমি অসমীয়া ভাষাটো আমি চাওঁ এটা ভাষা যিহেতু মানে বোৱতী নদীৰ লগত এটা ভাষা তুলনা কৰা হয় ভাষাৰ এটা ভাষাৰ মাজলৈ বহু উপশব্দ আহি থাকে সোমাই থাকে ইংৰাজী ভাষাটো চহকী হোৱাৰ মূলত হ'ল সেইটোৱে কথা যে এটা সেই ইংৰাজী ভাষাটোৰ মাজত বহুতো ভাষা সোমাই পৰিছে ফলত ইংৰাজী ভাষাটো সমৃদ্ধ হৈছে ঠিক অসমীয়া ভাষাটো সেইটো দিশে চাবলৈ গ'লে আমি অসমীয়া ভাষাটো সঁচাকৈ অনন্য আৰু মই নিজে ভাবোঁ যে যেতিয়া আমি মনৰ ভাব এটা অসমীয়াত প্ৰকাশ কৰিব খোজোঁ তেতিয়া যিমান সাৱলীল হয় ইংৰাজী ভাষা বা অন্য ভাষাত যদি আমি সেই একেখিনি কথাকে যদি প্ৰকাশ কৰিব বিচাৰোঁ আমি বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হওঁ আৰু গতিকে মই ভাবোঁ অসমীয়া ভাষাটো কাৰো লগত তুলনা নকৰাকৈ আমি ইয়াৰ যিটো সৌন্দৰ্য ইয়াৰ যিটো ৰূপ সেইটো আমি সকলোৱে ধৰি ৰাখিব লাগিব আৰু সেইখিনি কৰিবলৈ যাওঁতে আমাৰ যিটো ব্যাকৰণিক যিবিলাক দিশ আছে ইয়াৰ আমাৰ বৰ্ণা বৰ্ণাশুদ্ধিৰ যিখিনি কথা আছে সেইখিনি কথাৰ তাৰ প্ৰতি আমি সচেতন হ'ব লাগিব আৰু তেতিয়া ভাষাটো শুদ্ধ ৰূপত নিভাজ ৰূপত বৰ্তি থাকিব বুলি মই আশা প্ৰকাশ কৰোঁ